হেল্ল' হেল্ল' এই এনেই তই অঁ ক'ত আছ'

অ' ক'ত আছ' অঁ অঁ অ' ভাত খালো তই খালো আপোনাৰ আজি হেৰি এই হেৰি মাছে আছিলে তই অঁ তাৰপিছতে আজি এই হেৰিয় হেৰি কি হ'ল বা অঁ কি আঘুনত হ'লগৈ কাপোৰ কানি ল'লি নেকি অঁ অঁ মই ল'ব আছেই কি পন্ধো নাজানো আৰু কি হয় বজাৰ কৰিব গ'লে দুইজনীয়ে যাম দেই জানো এতিয়া কি লওঁ তালৈ গ'লেহে দেই বজাৰ কৰিব আছে তই বজাৰ চজাৰ কৰিলি নেকি অঁ পিংক কালাৰো ভাল লাগে এই চেণ্ডেলো লাগিব নহয় অঁ তোৰ নিজৰ বিয়া লাগিব তো নিজৰে হয় ন মাতিবি অঁ আমিও বজাৰ কৰিব যাব লাগিব কেতিয়া যাওঁ আঘুণৰ এতিয়া ধান চান কাটি মেলি আজৰি হ'ব লাগিব আৰু তেতিয়াহে

ইমান দিনৰ মুৰত ছোৱালী মানুহ এতিয়া বিয়া ওলাইছে ভালে পাইছ' ষ্টাইল দি যাবি আৰু আকৌ জুৰুণত যাব লাগিব নহয়

তই ফোন কৰিবি আকৌ মোক

ভালেতো ঘৰৰ

এই আছে তাৰাপা হেৰি যে ক'তো ফুৰিব নাই যোৱা অঁ মিচিং কাপোৰ পিন্ধিবি নেকি তাপা

আকৌ ছোৱালী আনিব যাওঁতে পিন্ধি যা জোৰনত পিন্ধি যা জোৰনত জোৰনত এক্সষ্ট্ৰাকৈ বিয়া আকৌ ছোৱালী আনিব যাওঁতে এক্সষ্ট্ৰাকৈ আকৌ যদি ৰিচেপশ্যন দিয়ে তাত এক্সষ্ট্ৰাকৈ বা ঢেৰ খৰচচোন আমাৰ আকৌ ছোৱালীকো আনিব লাগিব নহয় নিজেও ল'ব লাগিব এ এতিয়া ভাবিছো কি হয় এতিয়া বজাৰ চজাৰ কৰিব যাব লাগিব এতিয়া ধান কাটিব আমাৰ আছে আৰু ধান আছে এতিয়া বাসন্তি কাটিছোহে আৰু আছে কাটিব

একে কৰ মাহঁতে গৈছিলে নেকি জোৰন দিব অ' কি সেইটো বোলা ওলাব অঁ অঁ তাৰপা আকৌ এতিয়া আকৌ দুগোলা পেলাই আকৌ মান কি হেৰি হেৰি কৰিব যাব লাগিব নহয় ন দিন বাৰ চিনিব নে আজি

তেনেকৈ কিনিব লাগিব অঁ তেনেকৈ

অঁ বাকী কাপোৰখিনিৰ লগতো মিলিব লাগিব নহয় আকৌ

তে ধেমাজিত ল'লেও ভাল হ'ব নহ'লে লখিমপুৰ যামগৈ দেই তাকে আকৌ ইয়াত লখিমপুৰত যদি অকণমান এই হেৰি কি কয় সস্তাত পায় বুলি কোৱা শুনিছো ভাল ভাল ভাল ভাল কাপোৰ কানি তাকে আকৌ আকৌ ভণ্টিকো লাগিব নহয় ভণ্টিক লাগিব ভণ্টিক লাগিব তোক লাগিব

আনিব লাগিব আকৌ মিলাকৈ কাপোৰ লগত নহ'লে নহ'ব নহয় আকৌ এনেই এটা অ' তাতো এটা পিন্ধিলে ভাল নালাগিব নহয়

ভণ্টীক অঁ তেনেকৈ সেই লেহেংগা এযোৰ চিলাব লাগিব চিলোৱা ভাল হ'ব নে অৰ্ডাৰ দিলে ভাল হ'বনো এনেকৈ সেই দোকানত যে কাপোৰ চিলাই পিনে এনেকৈ চীটৰ মানে যোৱা কাপোৰ এনেকৈ লেহেংগা পায় নহয় চিলাব ন তেনেকুৱা হ'লে ভাল হ'ব ন অঁ তাৰপা হেৰি তেনেকৈ অৰ্ডাৰ দিয়াখিনি ভাল নহ'ব পাৰে অঁ এই হেৰি এতিয়া দেখিছিলি নি যে এই আমাৰ গাঁৱত যে বিয়া এখন ওলাইছিলে যে অঁ সিহঁতৰ ছোৱালী এজনী সৰুকৈ যে চিলাই পিনে যে হেৰি পিন্ধিছিলে লেহেংগা এযোৰ যে অঁ অঁ সেইটো ভাল লাগিছিলে ন তেনেকুৱাকৈ চিলাব লাগিব তাকে তই এতিয়া হেৰি কৰি দিবি আৰু চাই মেলি দিবি আৰু একে কৰ নহ'লে আকৌ মই অকলেতো বজাৰ কৰি নাই পোৱাগৈচোন

একেলগতে যাম আমাৰ ওচৰ অঁ আমাৰ ওচৰ ব অঁ আমাৰ ওচৰ সেই বোৱাৰী দুজনীও যে লগতে যায় নহয় এতিয়াও কৈ আছে বজাৰ কৰিব গ'লে একেলগতে যাম দেই দেই বোলে অঁ মোৰ চুলিখিনি নাই বেয়া হৈ থাকিলে এতিয়া সৰিছে নাই চুলি মোৰ চুলি ফাটিছে সৰিছে গোটেই অৱস্থা নাই মই সেই কাটিমগৈ বুলি ভাবি আছোঁ এতিয়া আকৌ ধান কাটিছে হা বিয়া দিনাখন এদিনৰ কাৰণে কৰিম বাৰু বাকীবোৰ নোৱাৰো সমানকৈ এতিয়া আকৌ কাপোৰ কানি কিনিব আছে কিবা কিনিব আছে এখন এখন বিয়া বুলি ক'লে কিমান বস্তু লাগে প্ৰেজেণ্টটো প্ৰেজেণ্টটো এতিয়া চাব লাগিব কি কিনো কাপোৰকে দিওঁ না নে কাঁহী বাতিকে দিওঁ না নে কিবা কিবা তেনেকৈ কিবা কিবি দিওঁ নে কিয়ে না কাপোৰ এযোৰটো চোন দিওঁ ভাল কাপোৰ এযোৰ দিওঁ বুলি ক'লেওচোন চাৰি হজাৰ পাঁচ হেজাৰ লাগেই ৰহ মাহঁতে কি দিব অঁ মাকো লাগে ভণ্টিকো লাগে তোকো লাগে বা

তাকে এতিয়া মায়ে হেৰি দিম বুলি কৈছিলে নহয় কাপোৰ অ' ভণ্টি মই সেয়া অ' দাদাই পইচা পাতি দিলেহে পাম তাকে পইচা ক'ব লাগিব আকৌ পইচা এনেকৈ বিয়া ফিক্স হৈছে দেই এনেকৈ তেনেকৈ বিয়া আকৌ নগ'লেও নহয় কিনিব লাগিব বস্তু পাতি ন আকৌ নিজেও হাতত লাগে সেয়াই নহ'লেতো ক'তনো আকৌ বিয়া ভাল ভালকৈ আহিব আজিকালি যুগহে কেনেকুৱা ষ্টেণ্ডাৰ্ড ষ্টেণ্ডাৰ্ডকৈ আহে ন তাতে ছোৱালী মানুহ বেছি ষ্টাইল দিবি আৰু

অ' ওখ ওখ নিপিন্ধিবি এনে মানে ইমান ওখও ভাল নালাগিব নহয় ইমান তই বেছি ওখ যে অকণমান জোখত মিডিয়াম ষ্টাইলত তেনেকৈ আনি ল'বি আৰু নহ'লে বেছি ওখ পিন্ধিলে কেনেকুৱা দেখিব ওখ দেখিব আৰু ওখ দেখিব

এই ক বজাৰ কৰিলেহে তেতিয়া কাপোৰ লগতে মিলাই পিনে আনিম আৰু

নহ'লে নহ'লে হেৰি কি কয় আকৌ কাপোৰ লগত নিমিলিলে ভাল নালাগিব নহয় ছেটকৈ তেনেকৈ আনি ল'ব লাগিব ব্লাউছটো চিলাঙে না নে কাপোৰ কাপোৰযোৰ লগতেই চিলাম না এনেকৈ বুলি ভাবিছো এনেকৈ কোলা হেৰিয় হেৰি কাপোৰ যে কি বুলি কয় সেইটো অঁ অঁ তেনেকুৱা এটা

তেতিয়া ঠাণ্ডা দিনে পৰিব ন আকৌ নহয় এতিয়া দিনতহে পিন্ধিব পাৰিবি ভেলভেটৰ ম বা হেৰি হাত দীঘল চোলা অ কি ব্লাউজ বা কিবা এটা আকৌতো ৰাতি এতিয়া হেৰি ছোৱালী আনিব গ'লে বা কিবা হেৰি গ'লে তো তোক চুুৱেটাৰ বা কিবা এটা লাগিবই ন ছোৱালী মানুহ ক'তনো স্কার্ফ চিস্কাৰ্ফ উৰি যাবি অঁ তই লেহেং লেহেংগা এযোৰ চিলাই ল'বি তই নহ'লে চো ছোৱালী মানুহ মেখেলা চাদৰতকৈ লেহেংগা এযোৰ ধুনীয়াকৈ এযোৰ চিলাই ল'বি সেই লেহেংগাযোৰ ভাল লাগিব ছোৱালী আনিব গ'লে একেবাৰে এই আজিকালি যে এৰি পিনে পিন্ধে যে এনেকৈ যে এই ছেটত যে কুচ কুচ লগায় তেনেকুৱা ষ্টাইলত পিন্ধি যাবি আৰু মেলি পিনে ন তেনেকেও ভাল লাগিব আজিকালি যা পিন্ধে প্ৰায় মানে ন' তাকে আকৌ জাপি পিন্ধিলে এতিয়া এনে বোৱাৰী মানুহে জাপি চাপি পিন্ধিলে ভাল লাগে তাকে ক' অঁ হ'ব অঁ হয়